দৰঙত পৰ্যটকস্থলী বুলি ক'বলে গ'লে অৰেঞ্জ নেশ্যনেল পাৰ্ক আছে গান্ধী স্মৃতি পাৰ্ক আছে আৰু খাত খতৰা সত্ৰ আছে পুখুৰীয়া বিল আছে সিমানখিনি আছে পৰ্যটকস্থলী বুলি ক'বলৈ গ'লে মানুহে আহি চাব পাৰে ভাল হয় আৰু বাকী যিহেতু আমি দৰংখন অসমীয়া মানুহেই ভৰি আছোঁ গতিকে অস যদি বাহিৰৰ কোনোবা পৰ্যটক আহে আমাৰ কালচাৰ চাব পাৰে আমাৰ খাদ্যভাস চাব পাৰে আমাৰ ৰীতি নীতিবোৰ চাব পাৰে বাকী বিশেষকৈ ইমানেই বুলি মই ক'ম